আমি ঘৰৰ পৰা ওললি ওললি তাৰমানে আমি গাড়ী মটৰ আমি পুৰা টাইমত পাওঁ গাড়ী মটৰ কোনো চিন্তা নাই আৰু ৰাস্তা ঘাট ভাল ৰাস্তা ঘাট কেতিয়াবা বিৰাট ভাল আৰু ৰাস্তা ঘাট বেয়া নহয় গতিকে বৰপেটাত আমি যাৰ কাৰণে কোনো সমস্যা নহয় টেম্পো পায় বাছ পায় পিলপিলি পায় অট' ৰিস্কা পায় এনেকৈ বহুত নানান ধৰণৰ গাড়ী পায় কোনো ঝামেলা নাই সাতটা আঠটাকলৈ কিনে গাড়ী থাকে গতিকে আমাৰ কোনো কামতে সমস্যা নাই আৰু আমি য'কে যাওঁ যাবা পাৰোঁ ত'কে যাওঁ সৰ্থেবাৰীৰো ৰাস্তা ঘাট ভাল গতিকে আমাৰ একদম দেউলাশালৰ আপ টু গুৱাহাটী ৰাস্তা ঘাট ভাল কোনো ঝা ঝামেলা নাই আৰু ভিতৰত যিগিলাখান জেগাত যাওঁ তাতেও ৰাস্তা ঘাট ভাল গতিকে ব্যাকুচিদেৱৰ সেইটো ৰাস্তাটো ভাল চেঙাৰ ৰাস্তাও ভাল আৰু আপোনাৰ হেৰি সৰ্থেবাৰী ব্যাকুচি এনেহেন টিহু নলবাৰী সেইগিলাখান ৰাস্তা ঘাট ভাল আৰু গতিকে আমি কোনো গাড়ীৰ পৰা বা হেৰিৰ পৰা কোনো ঝামেলা নাপাওঁ গতিকে এইখিনিয়ে মই ক'লোঁ